বাগিচাখনত হোৱা ফুলবোৰ মই বহুত ফুলি থাকিলে তেতিয়া মই এপাহ দুপাহ ৰাতিপুৱাই চিঙি ভগৱানৰ চৰণত দিওঁ বা অন্য কিছুমানে চিঙিবলৈ আহিলে তেতিয়া মই বেছি চিঙিবলৈ নিদিওঁ কাৰণ ইমান কষ্টকৈ ৰুওঁ নহয় জানোঁ সেইটো কাৰণে এপাহ দুপাহহে তেওঁলোকক চিঙিবলৈ দিওঁ আৰু ফলবোৰ মই ঘৰতো খাওঁ আনকো মই ভগাই দিওঁ ভাল লাগে ভগাই দিলে নিজৰ বাগিচাখনৰ ফল হওঁক বা ফুল কোনোবাই চিঙিব আহিলে ভাল লাগে তেওঁ যিহেতু ভগৱানৰ চৰণতেই দিবলৈ চিঙিবলৈ আহে সেইবাবে মই ভগাই ভাল লাগে